তেৰ ছেপ্টেম্বৰ ঊনৈছশ নিৰান্নব্বৈ দুই ডিচেম্বৰ দুহেজাৰ চাৰি চাৰি নৱেম্বৰ দুহেজাৰ তিনি পোন্ধৰ আগষ্ট দুহেজাৰ পাঁচ ছয় জুলাই দুহেজাৰ ছয়